প্ৰিয় চেনেল বুলি ক'লে মই অসমীয়া নিউজ চেনেলৰ অৰ্থাৎ অসমীয়া নিউজ চেনেল নিউজ লাইভত অনুস্থিত হোৱা আকাশ চুবৰ মন এটি অনুষ্ঠান সেই অনুষ্ঠানটো মই খুবেই ভাল পাওঁ এই আকাশ চুবৰ মন অনুষ্ঠানটিত নিউজ লাইভত বহুদিনৰ পৰা প্ৰচাৰিত হৈ আহিছে আকাশ চুবৰ মন অনুষ্ঠানটি মূলত এনে কিছুমান দুখীয়া দৰিদ্ৰ নাইবা কিছুমান বিশেষভাৱে সক্ষম মানুহৰ প্ৰতিভা এই অনুষ্ঠানটিৰ জড়িয়তে তুলি ধৰা হয় সাধাৰণ বা দুখীয়া যিবোৰ মানুহে নিজৰ প্ৰতিভাসমূহ ৰাইজৰ আগত দাঙি ধৰিব নোৱাৰে নাইবা কোনো অনুষ্ঠানত যোৱাৰ সুযোগ নাপায় তেখেতসকলে এই অনুষ্ঠানৰ যোগেদি নিজকে দাঙি ধৰিব পাৰে বা তুলি ধৰিব পাৰে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত বিশেষ প্ৰতিভা থাকে অকল বি বিশেষভাৱে সক্ষম হ'লেই যে মানুহ এজন অকামিলা হ'ব বা দুৰ্ভগীয়া তেনেকুৱা কোনো কথা নাই যদি সিহঁতে ইচ্ছা কৰে তেতিয়াহ'লে সিহঁতি সফল সুন্দৰ সুঠাম জীৱন গঢ়িব পাৰে এই অনুষ্ঠানটিৰ জড়িয়তে তেনে কিছুমান মানুহক আগুৱাই লৈ যোৱা হয় আৰু বিভিন্ন ক্ষেত্ৰত সঠিক পথ দেখুৱাই দিয়া হয় উদাহৰণস্বৰূপে যিসকল বিশেষভাৱে সক্ষম মানুহে ধুনীয়াকৈ গান গাব পাৰে তেওঁলোকে এই অনুষ্ঠানৰ যোগেদি অসমৰ ৰাইজক নিজৰ প্ৰতিভা তুলি ধৰিব পাৰে আৰু বিভিন্ন বিশেষ ব্যক্তিৰ সহায়ত তেওঁলোকে নিজকে এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো বহুগুণে সুবিধা প্ৰাপ্ত হয় সেয়েহে এই অনুষ্ঠানটো মোৰ ভাল লাগে কিয়নো এই অনুষ্ঠানটিৰ জড়িয়তে দুখীয়া শ্ৰেণীৰ মানুহবিলাকে বা বিশেষভাৱে সক্ষম শ্ৰেণীৰ মানুহবিলাকে উপকৃত হৈ আহিছে বা হৈ আছে এই অনুষ্ঠানটিয়ে এটি খুবেই ভাল কাম কৰি আহিছে এক পুণ্যাত্মক কাম কৰি আহিছে যাৰ জড়িয়তে দুখীয়া মানুহবোৰ সহায়প্ৰাপ্ত হৈছে সেয়েহে এই অনুষ্ঠানটি মই খুবেই ভাল পাওঁ মোৰ এটি জনপ্ৰিয় অনুষ্ঠান আকাশ চুবৰ মন